পশুপালনৰ ক্ষেত্ৰখনক আগুৱাই নিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে এইবোৰ ক্ষেত্ৰত বিশেষ কৰি গাঁৱৰ বা টাউনৰে হওক নিবনুৱা যুৱক যুৱতীসকলক আগুৱাই নিবলৈ ব্রইলাৰ ফাৰ্মিং গাহৰি

আৰু গৰু গৰুক গৰু পুহিবলৈ দিয়া এইবিলাক ক্ষেত্ৰত বহুতো আঁচনি গ্ৰহণ কৰিছে আৰু এইবিলাক আঁচনি গ্ৰহণ কৰি বহুত যথেষ্ট উপকৃতও হৈছে চৰকাৰে এই আঁচনিবিলাকৰ জৰিয়তে যথেষ্ট ৰেহাই যিটো ছাবচিডি বুলি কয় ছাবচিডি প্ৰায় আপোনাৰ এক লাখৰ ভিতৰত এক লাখৰ ভিতৰত চৰকাৰক ষাঠি হেজাৰ পইচা ঘূৰাই দিলেও হয় তেনেকুৱা ধৰণৰ আঁচনিবিলাক চৰকাৰে দি আছে